আমাৰ ঘৰৰ চৌপাশটো সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে জাবৰ জোথৰ পেলাব নেলাগে যদি জাবৰ জোথৰ পেলোৱা থাকে নিৰ্দিষ্ট এডোখৰ ঠাইত পুতিব লাগে বা জ্বলাই দিব লাগে প্লাষ্টিকবোৰ আমাৰ মাটিৰ লগত মিহলি হৈ নাযায় যিহেতু প্লাষ্টিকবোৰ পুতিয়েই থ'ব লাগে আৰু বিভিন্ন ধৰণৰ মৰা জীৱ জন্তু য'তে ত'তে পেলাই নিদি নিৰ্দিষ্ট এডোখৰ ঠাইত গাঁত খান্দি পুতিব লাগে আৰু তাত নিমখ ছটিয়াই দিব লাগে তেতিয়া জল্দি পঁচি শেষ হৈ যায় মৰা জীৱটো তাৰপিছত আমাৰ ঘৰৰ চৌপাশত থ মানে থকা ফুলনি বাৰীখন ভালদৰে চাফ চিকুণ কৰি থ'ব লাগে ফুলনি বাৰী দেখিলে মানুহৰ মনটোও ভাল লাগে আৰু কিছুমান ফুলে মানুহৰ মানুহক মানে সুবিধাও কৰে কিছুমান ক্ষেত্ৰত সেইবুলি মানুহে কয় আমি ইমান নাজানো তথাপিও কিছুমান কথা জানো ঘৰৰ চৌপাশত যদি খাল বা পুখুৰী থাকে তাত গেলা জাবৰ জোথৰ পেলাব নেলাগে সেই ঠাই যদি গেলা জাবৰ জোথৰ পেলায় সেই ঠাইত মাখিয়ে পোক দি বিভিন্ন ধৰণৰ মানুহৰ গালৈ সেই মাখিয়ে বেমাৰ কঢ়িয়াই আনিব লাগে গৰম দিনত যদি ঘৰৰ চৌপাশত যদি বাঁহনি বা কিবা বাৰী থাকে সেই বাৰীৰ পৰা সাপো আহিব পাৰে সেই সাপৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ চৌহদত ফেনাইল দি থ'ব লাগে তেতিয়া সেই ফেনাইলৰ গোন্ধত সাপো সাপ বা বিভিন্ন কিবা যিকোনো হওক সাপ হওক বা কিবা যিকোনো বস্তু ফেনাইলৰ গোন্ধত নাহে যদিও আহে কিছুমান তাতে মৰি যায় ফেনাইলৰ গোন্ধত আমাৰ চৌপাশত থকা পুখুৰী বা খালৰ পানী আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে পৰিষ্কাৰ কৰিবলৈ আমাৰ তাত চূণ দি পিনিও পৰিষ্কাৰ কৰিব পাৰি সেই সেই পানীত তেতিয়া চূণ দিলে পানীখিনি পৰিষ্কাৰ হৈ যায় ঘৰৰ চৌ ঘৰৰ চৌহদৰ লগতে ঘৰৰ ভিতৰৰ ভিতৰখনো চাফা কৰি থ'ব লাগে ডেটল দি চৌহদটো মোহাৰিব লাগে তলত তেতিয়া বে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰাও ৰক্ষা পাব পাৰি ঘৰত খোৱা পানী গোটাই থ'ব নেলাগে যদিও গোটায় থয় তাত ঢাকোন দি ভালদৰে ঢাকি থ'ব লাগে